এই কাম কৰি আছোঁ বজাৰত যাবা নেকি এই মই বিহু কাপোৰ আৰু কিবা কিবি বস্তু আনিব লগা আছে অঁ অঁ ময়ো মেখেলা চাদৰ আনিম আৰু অঁ ময়ো নাজানো কোনখন দোকান ভাল তুমি জানানে অঁ কেইটা বজাত যাবা হ'ব দিয়া চাৰেটামান বজাত যাম দিয়া না অঁ অঁ ময়ো ঘৰত কিবা খোৱা বস্তু আনব লগা আছে আৰু আহোঁতে অলপ মাংস লৈ আহিম আৰু কণী আনিম আৰু এই মোৰ গাত ঘঁহা আনিব লগা আছে

অঁ পিঠা বনালোঁ লাৰু পিঠা বনাইছোঁ এইবিলাক আৰু এই বিহুৰ অঁ এই বিহু অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ আহি আহি বনাব পাৰবা দিয়া অঁ এইটো ন তেনে কাপোৰবিলাক দামৰো কথা আছে ন ন এনেই চিম্পুল বিহুৰ কাৰণে বোৱা কাপোৰহেন বিহুত অলপ বোৱা বিহুত বোৱা কাপোৰ কিনি ভাল লাগে ন ও অঁ অঁ অঁ অঁ অঁ অঁ অঁ হয় নাকে অঁ অঁ ভালেই যতি তুমি কোৱা কাৰণে আৰু তুমি আনিলে ক'লে তোমাৰ লগত আনিলে আমি অলপ দামটো কম হৈ দি পাম ন বেছি অঁ কমতে দিবা লাগব হয়তো অঁ আমি আজি নিৰামিষ খাম এই অঁ বৃহস্পতিবাৰৰ কাৰণে এই দালি তৰকাৰী এই শাক ভাজি এনে কিবা কিবি চাটনি এইবিলাক বনাইছোঁ অঁ অঁ

অঁ অঁ অঁ অঁ দিলোঁ দিলোঁ আমাৰ আলহিবিলাকক চব কাপোৰ নতুন কাপোৰবিলাক বেয়া হ'ল মোৰখিনি আনবা আছে

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ আৰু কাপোৰবিলাকৰ বহুত দাম হৈছে আজিকালি অঁ অঁ চাম দিয়া একেলগে অঁ হয়তো কমতো পোৱা যাব পাৰে কমত পোৱা যাব পাৰে ন অঁ আগতে আমি কাপোৰৰ দোকানতে সোমামগে নহয়নে আনব' লাগব' তুমি ভাতটো সোনকালে খাই লওঁ খাই লৈ কাম চাম কৰি ও ও ও ও

অঁ আছোঁ আছোঁ আছোঁ দিয়া

ও ও অঁ অঁ অঁ পাৰবা দিয়া পাৰবা পাইছা আছে আছে হ'লি ন' অঁ অঁ অঁ দিয়া অঁ